মোৰ জিলাৰ উপাসনাৰ স্থানবোৰ হৈছে মন্দিৰ মছজিদ এই মন্দিৰ মছজিদত মানুহবোৰে উপাসনা কৰে আৰু এই আমি সদায় ইছলামধৰ্মী সকলে সদায় শুক্ৰবাৰে এ নামাজ পঢ়িবলৈ যায় মছজিদত আৰু হিন্দুধৰ্মীসকলে সোমবাৰ বা শণিবাৰে মন্দিৰত ডাঙৰকৈ নাম নামৰ আয়োজন কৰে আৰু এই উৎসৱবোৰে আমাৰ জিলাখনৰ মিলা প্ৰীতি বজাই ৰাখে আৰু আমাৰ জিলাখনত বছৰটোত বিভিন্ন ডাঙৰ উৎসৱ পালন কৰা তাৰ ভিতৰত ভঠেলী অন্য়তম